সময়ৰ লগে লগে অসমীয়া ভাষাটো আজিকালি বহু ধৰণত বিকাশ হৈ পৰিছে মানুহবোৰে অসমীয়া ভাষা কৈ ভাল পায় অসমীয়া গান শুনি ভাল পায় আৰু আমাৰ অসমৰ বহু মানুহ বাহিৰা দেশত বাস কৰে আৰু তাত গৈ সিহঁতে নিজৰ মাতৃভাষাটো মানুহৰ লগত আদান প্ৰদান কৰিব বিচাৰে আৰু তাতেই সিহঁতে নিজৰ বন্ধু বান্ধৱীসকলকো শিকায় আৰু বাহিৰৰ দেশৰ মানুহৰ মাজত অসমীয়া ভাষাটো বহুত ভালকে প্ৰচলিত হৈ পৰিছে আৰু আমাৰ অসমৰ গায়কসমূহো গায়ক শিল্পীসমূহ বাহিৰৰ দেশত গৈ গান গাই সিহঁতে নিজৰ গানৰ আধাৰত নিজৰ অসমীয়া ভাষাটো ভালকৈ বিকাশ কৰিব বিচাৰিছে